হেল্ল'

হেল্ল' ক'ত আছা তুমি অকল ঘৰতে ব্যস্ত থাকা আৰু হে ঘৰতে ব্যস্ত থাকা ল'ৰা ছোৱালী পঢ়া শুনা কামত ব্যস্ত আছা নে কি তুমি পইচা তোমাৰ ল'ৰাটোৱে ঢোল চোল তোমাৰ ল'ৰাটোৱে ঢোল চোল গান চান কিবা কিবি গাব জানে নে নেজানে সেইটোৱে আমাৰ আচলতে আমি শুনা আপোনাৰ আমাৰ গাঁৱত এটা লাইব্ৰেৰী আমি স্থাপন কৰোঁ সেই লাইব্ৰেৰীটো লাইব্ৰেৰীটো যেতিয়া স্থাপন কৰা হ'ব তেতিয়া গাঁওখনৰ উঠি অহা প্ৰজন্ম শিশু নহয় সেই লাইব্ৰেৰীত আমাৰ আমাৰ অসমীয়া জাতিৰ কিছুমান কালচাৰ গান নাচ কোনোবাই ক্ৰিকেট খেলে আমাৰ প্ৰতিভাবিলাক শিশুবিলাকৰ প্ৰতিভাবিলাক বুটলিবলে আমাৰ এটা প্লেটফৰ্ম আমি আমাৰ গাঁৱত কোনোবাই নাচি নাচিব ঢোল বজাব নাজানে নাচিব নাজানে আমি বেলেগৰ পৰা মানুহ আনি আমাৰ ল'ৰা ছোৱালীখিনি শিকাম বা কোনোবাই আলোচনী কৰিব কোনোবাই নাটক কৰিব এই গোটেই প্ৰতিভাবিলাক বিকাশৰ স্থল এটাই হ'ব লাইব্ৰেৰী বুজি পাইছানে গাঁওখন যিখন গাঁৱত যিখন গাঁৱত এটা লাইব্ৰেৰী থাকে সেই গাঁওখনৰ ল'ৰা ছোৱ সেই গাঁওখনত প্ৰত্যেক সপ্তাহত দেওবাৰে গঠনমূলক কিছুমান কথা আলোচনা হয় আৰু সেই গঠনমূলক কথাখিনি আলোচনা হওঁতে অভিভাৱকসকলক লগতলৈ উঠি অহা শিশুসকল বিভিন্ন ধৰণৰ জ্ঞান আমাৰ মানুহে দিব পৰা হয় কোনোবাই নাচিব জানে কোনোবাই ঢোল বজাব জানে কোনোবাই ভাল নাটক কৰিব জানে কোনোবাই হাৰমনিয়াম বজাব জানে কোনোবাই খেলিব জানে গোটেই গোটেই গোটেই দিশখিনি সেই লাইব্ৰেৰীটোৰ পৰা আগবাঢ়িব বুলি মই ভাবিছোঁ গতিকে আমি সোনকালে আমাৰ তাত লাইব্ৰেৰী এটা স্থাপন কৰিলে ভাল হ'ব বুলি মই ভাবিছোঁ তুমি কি কোৱা অঁ পঢ়াটোৱে নহয় অকল পঢ়াটোৱে নহয় খেলা ধূলা নাটক কৰা ডেন্স কৰা বিহু গোৱা গান গোৱা এ টু জেদ গোটেই বস্তুবোৰ সেই লাইব্ৰেৰীটোত এটা নিৰ্দিষ্ট দিনত সপ্তাহত এদিনকে অভিভাৱকসকলক লগতলৈ গঠনমূলক চিন্তা কৰি আদৰ্শৱান চিন্তাৰে আমি যদি আগবঢ়াই নিব পাৰোঁ শিশুসকলক সেই শিশুসকলৰ পৰা আমাৰ ভৱিষ্যতটো আমাৰ উজ্জ্বল হ'ব বুলি মই আশা আশা কৰোঁ কাৰণ প্ৰতিভাবিলাক আমাৰ ল'ৰা ছোৱালীবোৰৰ লুকাই আছে যদি তাত প্ৰদৰ্শন কৰা হয় তেতিয়াহ'লে তেওঁলোকৰ প্ৰতিভাবিলাক ৰাইজে দেখা পাব আৰু সেইটোৱে এটা প্ৰেৰণা দিব সেই প্ৰেৰণাই গৈ বিশ্ব দৰবাৰত হয়তো স্থান পাব আজি তুমি চোৱা নগাঁৱত হীমা দাস বুলি কোৱা ছোৱালীজনীয়ে ক'ত দৌৰিছিলে আমিতো নাজানো যেতিয়া তাই মানে ধিং এক্সপ্ৰেছ হ'ল যেতিয়াটো বিশ্বই জানিলে ৰিয়ান পৰাগ বুলি কোৱা ল'ৰাটোৱে ক'ত কি খেল খেলিছিলে আমি কেনেকে জানো আজি ইণ্ডিয়া টীমতে চিট পালে গতিকেলে তুমি নাভাবিবা

হয় হয় নহয় কোৱা অঁ নাই পইচা পাতিটো লাগিব ৰাইজে নখ জোকাৰিলে নৈ বই প্ৰত্যেক ঘৰ প্ৰত্যেক ঘৰৰ মানুহ সৈতে সৰু সৰু ল'ৰা ছোৱালী আছে আমি আমাৰ নিজৰ আমাৰ নিজে খাবলৈ আমি পইচা বিচৰা নাই নহয় তেওঁলোকৰ ল'ৰা ছোৱালী আমাৰ ল'ৰা ছোৱালীবোৰ আগবঢ়াই নিবৰ কাৰণে আমাৰ ধেৰ টকা নালাগে আমাৰ কাগজ কলম কাগজ কলম নিজৰ পকেটৰে ধণ দিম সেই যিদিনা আমি সেই চিন্তাটো কৰিম সেইদিটো এখন মিটিং হ'ব তাত চাহ তামোল খাবলৈ আমি অভিভাৱকসকলক বুজাই দিম আমাক পইচা নালাগে ধেৰ পইচা নালাগে গতিকলৈ দহ দহজনী মহিলাক ক'লে আপোনালোকে দহজনীয়ে পাঁচশ হেঁচাপিঠা বনাই দিব কেলে বোলে আমি এনেকুৱা এটা চিন্তা কৰিছোঁ নিশ্চয় তেওঁলোকে কৰিব কোনোবা এজনক ক'লোঁ যে আপুনি চেনী একেজি দিব সেইদিনা চাহ একাপ খাম আৰু আমি এটা গঠনমূলক আলোচনা কৰিম সেইটো কেলে নিদিব কিন্তু আমি ভাল কামলেহে আগবাঢ়িছোঁ বেয়া কাম নহয় ন হয় নহয় কোৱা গতিকে সেই চিন্তাটো তুমি

অঁ অঁ লাগেই ইয়াৰে আজি এক পুথিভঁৰাল যাক কৈ পুথিভঁৰাাল জ্ঞানৰ ভাণ্ডাৰ ক'ত পায় জ্ঞানৰ ভাণ্ডাৰ য'ত বিভিন্ন সাহিত্যিকসকলৰ

নিবিচাৰে সেই পৰিৱেশটো আমি দিব লাগে আজি মইনা পাৰিজাত বোলা বস্তু এটা নাইকা হৈ গৈছে হয় নহয় কোৱা বাৰু গতিকে এই বস্তুবিলাক আগবাঢ়ি আহিব তাকে তুমি চিন্তা চৰ্চা কৰা সোনকালে ডিচিজন লোৱা তোমাৰ ওপৰতে দায়িত্ব দিছোঁ তুমি কি কৰা কৰা মই কিন্তু আগবাঢ়ি যাম মই ৰাইজৰ লগত আলোচনা কৰিম অঁ অঁ অঁ পুথিভঁৰালটো মেইন বস্তু অঁ অঁ নহ'লে যাম আৰু অলপ পাছত এই লগৰ বন্ধু এজন লগ পালোঁ তাৰ লগতে কথা পাতি আছোঁ তেনেকুৱাতে তুমি ফোনটো কৰিলা

চাহ খালোঁ খালোঁ

অঁ অঁ অঁ অঁ

অঁ ঠিক আছে হ'ব